মই কাবাডী খেলি ভাল পাওঁ সৰুতে প্ৰায় কাবাডীয়ে খেলা হৈছিলে স্কুলৰ পৰা আহি কাবাডী খেলিছিলোঁ স্কুলত যিখিনি সময় ব্ৰেক পাওঁ সেই সময়তো কাবাডী খেলিছিলোঁ সৰুৰ পৰাই আমি লগৰবোৰৰ লগত প্ৰায় কাবাডীয়ে খেলা হৈছিলে কিন্তু এতিয়া সময়ৰ লগে লগে সকলোৱে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ হৈ নিজৰ বেলেগ বেলেগ জেগাত গৈ পঢ়িবলৈ ধৰিলে এতিয়া কিন্তু সেই আগৰ নিচিনা লগৰখিনিও নাই আৰু আমাৰ তেনেদৰে কাবাডী খেলাও নহয় মই কাবাডীত বহুত ভাল আছিলোঁ যিমান পাৰোঁ মই কাবাডী খেলিছিলোঁ ফ্ৰী সময়ে হওক যেন মানে যিমানখিনি সময় পাৰোঁ সিমানখিনি সময় প্ৰায় মই কাবাডীতে সময় দিছিলোঁ কিন্তু আজিকালি পঢ়া শুনাৰ প্ৰতি বেছি সোমাই পৰিবলগীয়া হ'ল আজিকালি পঢ়া শুনাটো জৰুৰী হৈ পৰিলে তো পঢ়া শুনাৰ লগতে সময়বোৰ মিলাই এতিয়া প্ৰায় কাবাডী খেলা নহয়েই লগবোৰৰ ঠিক তেনেদৰে নাই কাবাডী খেলিবলৈ লগো নাই অকলশৰীয়া হৈ পৰিলোঁ মাজে মাজে প্ৰায় ক্ৰিকেটো খেলিছিলোঁ কিন্তু আজিকালি আৰু সেই খেলাৰ প্ৰতি আগৰ নিচিনা ধাউতিটো নাইকিয়া হ'ল নিজৰ মনতে থাকিলেও এতিয়া লগ নাই তেনেদৰে খেলিবলৈ আগতে আমাৰ একো ল'ৰা ছোৱালী বুলি তেনেদৰে ভাগ নাছিলে আমি প্ৰায় সকলোৰে লগতে খেলিছিলোঁ দাদা বা ভণ্টি ভাইটি যিমান আছিলে প্ৰায় সকলোৱে একেলগতেই আছিলোঁ আমি একেলগতেই খেলিছিলোঁ কিন্তু আজিকালি প্ৰায় সকলোৱে নিজৰ নিজৰ কৰ্মৰ প্ৰতি ব্যস্ত হৈ পৰিলে তেনেদৰে এতিয়া আমাৰ খেলো নহয় একো মানে প্ৰায় ক'বলৈ গ'লে আমাৰ আজিকালি খেলা ধেলা খেলা ধূলাটো নাইকিয়াই হৈ পৰিছে আগতে আমি ঠিক যেনেদৰে খেলিছিলোঁ নাইবা খেলাৰ প্ৰতি যিটো আগ্ৰহ আছিলে আজিকালি ল'ৰা ছোৱালী প্ৰায় সেই আগ্ৰহটো নাইকিয়া হৈ থাকিলে আমি যিমান পাৰোঁ খেলিব লাগে নিজৰ স্বাস্থ্য ভালে থাকে কিন্তু আজিকালি সেই আগৰ খেলা শুনাৰ প্ৰতি ধাউতিটো নাইকিয়া হৈ গ'ল হ'লেও আমি আগতে যিমান খেলিছিলোঁ লগ আছিলে সংগ আছিলে যিখিনি আজিকালি প্ৰায় সেইখিনি নাইকিয়াই হৈ পৰিছে হ'লেও আমি যিমান পাৰোঁ খেলিব লাগে আমি ক্ৰিকেট খেলিছিলোঁ আগাতে ক্ৰিকেটৰ আমাৰ একো এনেকুৱা টিম নাছিলে যে এঘাৰজনে হ'ব লাগিব দহজন হ'ব লাগিব নজন হ'ব লাগিব আমি যোনে যেনেকৈ পাৰোঁ তেনেকৈ খেলিছিলোঁ খেলাত আমাৰ আগতে ইমান পইচা পাতিও তেনেকৈ ঘৰৰ পৰা নিদিছিলে কাৰণে কাৰণ আমি সৰু আছিলোঁ নিজে যেনেকৈ পাৰোঁ কাঠৰ হওক বাঁহৰ হওক যেনেদৰে আমি বেট বনাইছিলোঁ জেওৰা খুটিয়েদি খুটি বনাইছিলোঁ খেলিবলৈ আৰু ল'ৰা ছোৱালী প্ৰায় সকলোৱে সমানে খেলিছিলোঁ